মইতো এনেই দুটা দুটা বস্তুৱে ৰান্ধি পাইছোঁ অলপ চলপকৈ ছাউঠ ইণ্ডিয়ানো আৰু নৰ্থ ইণ্ডিয়ানো ইনেই ছাউঠ ইণ্ডিয়ানটো ইমান নাজানো সেইটো অলপ বেছি নাজানো অলপ বেছিয়েই কমপ্লিকেটেড হৈ যায় বস্তুটো কিন্তু মই এনেই উত্তৰ ভাৰতীয় বস্তু বনাই পাইছোঁ ধৰক ক'ব গ'লে আলু পৰঠা এনেই নৰ্মেল পৰঠা ছিঙৰা আৰু আৰু কি আছে এই পোলাও পোলাও বিৰিয়ানি এই এইবিলাক বনাই পাইছোঁ এইবিলাক ঘৰত খায়েই থাকোঁ মাজে মাজে বনাই আৰু আলু পৰঠাটো বিশেষকৈ ব্ৰেকফাষ্টত খোৱাই আলুখিনি কি আৰু আলুখিনি হেৰিত বইল কৰি দিলোঁ কুকাৰত ধুনীয়াকৈ অলপমান আটা মাৰি পেলাই এনেই নৰ্মেল ৰুটি যেনেকৈ খাওঁ সেনেকেই মু মাত্ৰ আলুখিনি বইল কৰি উঠি সানি আটা খিনি মাজত ভৰাই পেলাই বেলি দিলে হয়েই গ'ল আৰু খায়ো টেষ্টি লাগে গতিকে আলু পৰঠাটো খাওঁ তাৰ আৰু হেৰি দুদিনমান আগতে মই ছিঙৰা বনাই চালোঁ মানে বনাই মাজে মাজে বনাও ইমান পাৰ্ফেক্ট নহয় যিহেতু মই অসমৰে হয় ইমান পাৰ্ফেক্ট নহয় কিন্তু ভাল হয় আৰু দোকানত এনেই বেয়া তেলৰ কিনি খোৱাতকৈ ঘৰত বনাই খোৱাতো বেছি ভাল ঘৰতে এই আলুখিনি অলপ ভাজি লৈ পেলাই লুচি টাইপকে অলপ কেইখনমান নিমকি টাইপ হেৰি আটা মাৰি মৈদা মাৰি এনেকৈ বনাই খাওঁ আৰু আৰু কেতিয়াবা বিৰিয়ানি বেছি বোলে ছটপটা খাব মন গ'ল বিৰিয়ানিও খাই দিওঁ কেতিয়াবা মাংস অলপ আনি পেলাই